হয় হয় আহক আহক অঁ ষ্টেণ্ড ফেন চাব এতিয়া ষ্টেণ্ড ফেন ফেনৰ আপোনাৰ ৰেঞ্জ বেলেগ বেলেগ আছে ধৰি লওক এতিয়া মোৰ হাতত বাজাজ কোম্পেনীৰ আছে তাৰপাছত আপোনাৰ এল জিৰ আছে আপুনি কোনখন ভাল পায় নাজানো বাৰু অঁ উষা এখন আপুনি বেয়া পাব নহয় বাইদেউ তাতকৈ আপুনি বাজাজৰ এখন লওক বাজাজৰখন আপোনাৰ ৱাৰেণ্টি আছে উষা এখনত আপুনি মানে পাব ৱাৰেণ্টিটো কিন্তু বাজাৰখনৰ সমানতো কাম নিদিব ন উষাই অঁ আপুনি বাজাৰখনকে লৈ লওক দাম মানে আপুনাৰ পৰিব কিন্তু দেই বাইছশমান দাম পৰিব বাজাজৰখনত আৰু উষাখনতো আপোনাৰ কোনো কম নপৰে মানে দুহেজাৰমানৰ ভিতৰত পৰিব আৰু বাজ্ অহ্ উষাখন এতিয়া সঁচা কথা ক'বলৈ গ'লে আপুনি চাওক বাইদেউ আপুনি আমাতো আমাৰ ডেইলি কাষ্টমাৰ সেইকাৰণেতো আপোনাক কমায়ে দাম ধৰিছোঁ যিটো দামত আপুনি আমি মানে সাধাৰণতে বেচোঁ তাকেতো আপোনাৰ আমি হ'লছেলতে ধৰিছোঁ কিন্তু আপুনি যদি তাতকৈ কমাবলৈ যায় আমি নোৱাৰিম নহয় বাইদেউ

অঁ অঁ আপুনি এটা কাম কৰক তেতিয়াহ'লে আপুনি চিলিং ফেন এখন লৈ যাওক বাজাজৰ সেইটোও বেয়া নহয় বস্তু আপোনাৰ চিলিং ফেনবিলাক ওঠৰশ টকাৰ পৰা আৰম্ভ হৈছে আমাৰ ৰ'ব মই অঁ উপায় নাই আৰু কি কৰিব বাইদেউ আপোনালোকে চলিছে আমি চলিব লাগিব নহয় অঁ ঠিক আছে এইখন চাই লওক বাইদেউ এইখন বাজাজৰ চেলিং ফেন এইখনৰ দাম ওঠৰশ টকা আৰু এখন আছে বাৰু সেইখনৰ দাম প্ৰায় আপোনাৰ সোতৰশ টকাৰ পৰা আৰম্ভ হয় আপুনি কিন্তু এই ওঠৰশ টকা এশ টকানো কি আৰু আজিকালি ওঠৰশ টকাখনে ভাল পাব এহ্ বাইদেউ আপুনি বহুত কমাই দিছে নহয় এনেকৈ নোৱাৰিম নহয় আৰু কিমান আমি আপোনাৰ সোতৰশ টকা গতিকে আমিতো এশ টকা আপোনাৰ ল'বই লাগিব দিয়কচোন যিমান যি হ'ল কাৰণ এইবোৰ ছিজনেল বস্তু ন চৈধ্যশ টকা বাইদেউ কিনো ক'ম আৰু আপোনাক এতিয়া ক'বলৈও বেয়া হৈছে এনেও আপোনাৰ আপুনি আমাৰ দোকানলৈ আহিয়ে থাকে হ'ব দিয়ক আৰু হ'ব লৈ যাওক লৈ যাওক কিনো ক'ম আৰু এতিয়া আপোনাক হ'ব দিয়ক অঁ অঁ ঠিক আছে মই আপোনাক কাৰ্ডখন বনাইছোঁ আপুনি কাউণ্টাৰলৈ আহিব অকণমান অঁ ঠিক আছে হ'ব দিয়ক